হয় মই নৃত্য প্ৰশিক্ষণ লৈছো মোৰ নৃত্যৰ ভিতৰত মোৰ বিহু নাচটোৱেই অৰ্থাৎ আমাৰ এইটো অসমীয়া সংস্কৃতিৰ এটি অন্যতম নাচ বিহু নাচ এই নৃত্যটিৰ ওপৰত মই যথেষ্ট প্ৰশিক্ষণ লোৱা আছে এই নৃত্য প্ৰশিক্ষণ কৰি মই বিভিন্ন স্থানত মোৰ পাৰদৰ্শিতা দেখাইছো আৰু মোৰ পৰৱৰ্তী প্ৰজন্ম বা পৰিয়ালটোক এই নৃত্য শিকাবলৈ মই খুব উৎসা উৎসাহিত হৈ আছো আৰু তেওঁলোককো মই এই বিষয়ে অৱগত কৰিম যে আমাৰ নিজ সংস্কৃতি এই বিহু নৃত্যটোক ভালদৰে শিকাই বঢ়াই তথা আমাৰ অসমৰ লগতে বিশ্ব দৰবাৰতো যাতে প্ৰতিষ্ঠা কৰিবলৈ যাতে তেওঁলোক সক্ষম হওক আৰু এই নৃত্যটি শিকি আমাৰ অসমীয়া সংস্কৃতিক এক প্ৰাণ দি ৰাখক আৰু ভৱিষ্যতেও নতুন প্ৰজন্মই আমাকেই দেখি এই নৃত্যৰ প্ৰতি আগ্ৰহী হৈ আমাৰ নৃত্যক অইন অন্য অন্য স্থানলৈ ইয়াক কঢ়িয়াই লৈ যায় বা প্ৰদৰ্শন কৰি তে সকলো পৃথিৱীৰ বিশ্বৰ সকলো লোককে এই ইয়াৰ প্ৰতি উৎসাহিত কৰে আৰু তেওঁলোকো যাতে এই নাচৰ প্ৰতি মানে আকৰ্ষিত হয় তাৰ কাৰণে আমি গুৰুত্ব দিব লাগে গতিকে আ মই ভাবো আমাৰ অসমীয়া হিচাপে আমি অসমীয়া জাতিয়ে আমাৰ বিহু নৃত্যটিকে অতি আকোৱালী ল'ব লাগে